দহ হাজাৰ এশ একানব্বৈ তিনি হাজাৰ তিনিশ নিৰানব্বৈ আশী হাজাৰ নশ ত্ৰিছ চল্লিছ হাজাৰ ছশ পঞ্চাছ আঠানব্বৈ হাজাৰ সাতশ আশী